হেল্ল' নৱজিত অ' জুমলিয়ে ক'লোঁ আমি যোৰহাট প্লেনেটৰিয়ামলৈ চায়েঞ্চ এণ্ড প্লেনেটৰিয়ামলৈ যাম বুলি ভাবিছিলোঁ কলেজৰ পিনৰ পৰা অ' তাকে যাম ওলাবা নহ'লে এটা এডুকেশ্যনেল ট'ৰ হ'ব সেইটো অহা মাহলৈকে যাব পাৰিম ওলাব পাৰিম অহা মাহলৈ হা হা অ' অ' ক্লাছো হেৰি অফ নহয় তেতিয়া লগৰবিলাকৰ কণ্টেক্ট কৰিব লাগিব সেইটো কাৰণে আৰু ছাৰহঁতকো ক'ব লাগিব কোন কোন যায় প্লেনটো মানে তেনেকৈ কৰা হোৱা নাই তথাপিটো আমি ষ্টুডেণ্টখিনি যাম আৰু ছেমিষ্টাৰৰ আমাৰ ছেমেষ্টাৰৰ আমি যাম গৈ আমি তাতে যোৰ যোৰহাটতেটো আছে ইয়াতেটো আছে বেছি দূৰ নহয় এনেও চব ভালো লাগিব একে গৈ তাত আৰু যি আছে আৰু সেইখিনি চাম বুলি ভাবিছোঁ ভিতৰত মইওটো যোৱা নাই শুনিহে আছোঁ ওচৰতে হ'ল তথাপিটো যোৱা হোৱা নাই ছাৰৰ গাড়ী

ঠিক আছে গ'লে গ'লেটো দেখিবলৈ পামে আমি চবে অহা মাহলৈকে লওঁ ওলাবা